অঁ হেল্ল' অঁ হয় হয় হয় কওক কওক স্প্ৰে মেচিন আছে আছে আছে অঁ আছে চব পাব পাব বোলো পাব কালি নহয় আপুনি আজি লৈ যাব পাৰে কিন্তু আছে বস্তু ষ্টকত আছে চব আছে আছে একদম ভাল এইটো কি কয় ৰঙালা গুটি আহিছে দে একদম ভাল হাইব্ৰীড আছে অঁ মই দোকানত থাকিম

গুটি আপুনি চব গুটিয়েই পাব ভেণ্ডি গুটি তাৰ পিছত ভাল হাইব্ৰীড আহিছে এতিয়া নতুনকে একদম ঠাইে ঠাইে লাগিব চব হাইব্ৰীডৰ গুটি অঁ আহিব আকৌ আহিব আজিয়েই আহি যাব পাৰে হয়টো কালিও আহিব পাৰিব বা আজি আহিলে ভাল আছিলে মই আছো দোকানত ন'হলে দোকানত কাম কৰা ল'ৰাটো থাকে না কিবা আপোনাক গোটেইখিনি ভাল ভাল বিচাৰি দিলো হেতেন অঁ হাঁহ পাব পাব পাব অঁ হাঁহ লাগে ন কি কি হাঁহ লাগে হয় নেকি পাব পাব আপোনাৰ আলু খেতিখিনি কেনেকুৱা আছে ভাল হৈছে নেকি

অঁ হ'ব দিয়ক মেচিন আছে লৈ যাব পইচা পিছত দিলেও হ'ব বাৰু লৈ যাব বাকী হয়নি অঁ নতুনে এই কিমান আৰু আপুনি পঁয়ত্ৰিশ মান দিব

অঁ আহি যাব আহি যাব একদম দাদা ভাল ভাল গুটি আছে গম পাইনে নাই আপুনি এবাৰ ৰুই চাব

হ'ব হ'ব তিনিটা বজাত পাব মোক লগ পাব মই দোকানত থাকিম তিনিটা বজাত আপুনি আহি যাব দেই অঁ পাব পাব এইটো পাব অঁ দোকানতে আছো দোকানতে আছো দোকানখন মানে কি অলপ চাফ চিকুণ কৰি আছোঁ এতিয়া আজি চানদে না দেওবাৰ আজি চাফা চিকুণ কৰি আছো আৰু হয় হয় আপুনি হেৰি খতি ৰঙালাও খেতিখিনি কৰিছিলো ন কেনেকুৱা আছে খেতি খিনি ৰঙালাওখিনি আপুনি কৈছিল না যোৱাবাৰ আপোনাক গুটি দিছিলো যে সেইখিনি কেনেকুৱা পাইছিলে গুটিখিনি ভাল না হে লাও লাগিছে ন অঁ অঁ অঁ তাৰ পৰা আৰু আগতে আপোনাক মই ডাংবডি গুটিকে অলপ দিছিলো সেইখিনি গুটিও

অঁ অঁ অঁ অঁ ভাল গুটি মোৰ দোকানত চ'ব ভাল বস্তুয়ে পাব

অঁ অঁ কওকচোন কওক দাদা কৈ থাকক অঁ মই দোকানত থাকিম দোকানত থাকিম আপুনি খালি চাৰিটা মান বজাত আহিলে ভাল হ'ব নি মানে তিনিটা বজাট টাইমটো মানে ভাত খাবলৈ যাওঁ না চাৰিটামান বজাত আহিব চাৰিটামান বজাত চাৰিটা বজাত আহিব অঁ চাৰিটা বজাত আহিলে মোক লগ পাব দেই দোকানতে হয় হয় মই দোকানত থাকিম অঁ অঁ আপোনোলোকৰ এইবাৰ এইফালে ধান কেনেকুৱা হৈছে ধানৰ খেতিটো ভালে হৈছে চাগে ন

পানীয়ে মাৰিলে পিছতে ধান আছিল ন মোৰ লগত আপুনি লৈ যাব লাগিছিলে পিছতীয়া ৰোৱা একদম ভাল ধান আছিলে এইটো বৰলুইত বুলি কয় বৰ ধুনীয়া ধান এটা আছিলে আপুনি যদি লৈ যোৱা হেতেন আপুনি ভাল পালে হেতেন ধানখিনি বৰ ধুনীয়া ধান অলপ চাপৰতে লাগে বহুত বহুত উৎপাদন হয় গ'ম পাইনে অঁ পানী চানে যদি কাৰোবাৰ যদি ধান মাৰে মোৰ ওচৰত আহিব ক'ব মোৰ ভাল ধানৰ মানে কি অঁ অঁ অঁ কাবাৰ যদি পানীয়ে ধান মাৰে মোৰ ওচৰত ধানৰ ভাল বীজ আছে মই দি দিম বাৰু দেই দাদা আপুনি খালি মোক ক'ব হা হয় হয় নেপাহৰোঁ নেপাহৰোঁ অঁ কি কি খেতি কৰিছে আপুনি খেতি কি কি কৰিছে অঁ অঁ অঁ আলু পইচাটো ন আপোনালোকৰ এটো মাটিখিনি ভাল খেতি ভাল হয় তাত তাৰ বোলো মাটিখিনি ভাল আপোনালোকৰ সাৰৰ মাটি নদী কিনাৰৰ মাটি না ভাল হয় তাত খেতি আপুনি যিকোনো খেতি কৰলেও ভাল হয় ফ্ৰেঞ্চবিন ৰুইচনে নাই এইবাৰ ফ্ৰেঞ্চবিন ৰুইচনে ফ্ৰেঞ্চবিন ফ্ৰেঞ্চবিন দিছে ন নাই খেতিত ফ্ৰেঞ্চবিন ই গুটিবিলাক মোৰ পৰা নিয়া নাইটো আপুনি বেলেগৰ পৰা আনি আছেনি মোৰ পৰা নিব আকৌ গুটিবিলাক বোলো মোৰ পৰা নিব গুটিবিলাক গুটি হওক কিবা মেচিন হওক খেতি কৰা যিকোনো মেচিন একদম গ'ম পাই নে আপুনি অঁ দৰকাৰ হ'লে মোক ক'ব দেই নহয় দৰকাৰ হ'লে ক'ব যিকোনো মেচিন বা কিবা পাৱাৰটলাৰ চাৱাৰটলাৰ যিকোনো যিকোন বস্তু দৰকাৰ হ'লে মোক ক'ব হা অঁ অঁ দাদা ঠিক আছে হ'ব দিয়ক হ'ব দিয়ক ঠিক আছে অঁ আহিব দেই অঁ অঁ অঁ ঠিক আছে হ'ব অঁ